যাত্ৰাটো অতি আমোদজনক আছিলে ড্ৰাইভাৰজনে খুব ধীৰে স্থিৰে গাড়ীখন চলাই মোক মোৰ মোক মোৰ তো গন্তব্য স্থলত তেওঁ পোৱাই দিলেহি ৰেটিঙৰ বিষয়ে যদি কওঁ তেনেহ'লে আউট অফ ফ'ৰ দিম তেওঁক